কিতাপসমূহ বুলি ক'লে মানে আচলতে মই উপন্যাস পঢ়ি বেছি ভাল পাওঁ মই উপন্যাসিকৰ নাম ক'ব পাৰোঁ তেওঁলোক হ'ল কুমাৰ কিশোৰ চৈয়দ আব্দুল মালিক ভবেন্দ্ৰনাথ শইকীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য় অনুৰাধা শৰ্মা পূজাৰী মামণি ৰয়চম গোস্বামী মণিকুন্তলা ভট্টাচাৰ্য্য় আচলতে এই বেছি ভাল পাওঁ এইসকলৰ কিতাপ আৰু ক'বলৈ হ'লে মই আচলতে ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ অন্তৰীপ যিখন উপন্যাস সেই উপন্যাসখন মোৰ খুব প্ৰিয় প্ৰিয় এইকাৰণেই তাৰ যিটো চৰিত্ৰ মূল যিটো চৰিত্ৰ সেই চৰিত্ৰটো আচলতে মোক খুব আকৰ্ষণ কৰে মেনকাৰ মূল চৰিত্ৰটোৰ নাম হৈছিল মেনকা মেনকাৰ দৃঢ়তা সেই দৃঢ়তাই যি দৃঢ়তাৰ বলত তাই গোটেই ঘৰখনৰ লগতে গোটেই সমাজখনক এটা বেলেগ পৰিচয় তাই দিব পাৰিছিল সেইকাৰণেই নেকি মেনকাক মোৰ খুব ভাল লাগে অৱশ্যে প্ৰত্যেকৰে প্ৰত্যেকখন উপন্যাসৰ বিষয়বস্তু বেলেগ বেলেগ মই ভবেন্দ্ৰনাথ শইকীয়াৰ ছাৰৰ মেনকাৰ কথা ক'লো আৰু আব্দুল মালিক ছাৰৰ লেখনি আচলতে মোক খুব ভাল লাগে এইকাৰণেই ইমান ধুনীয়াকৈ ইমান সহজ সৰলভাৱে কথাবিলাক বুজাই দিয়ে যিকোনো ধৰণৰ পাঠকে আচলতে খুব সহজে বুজিব পাৰে আৰু কুমাৰ কিশোৰৰ যিবিলাক উপন্যাস সেই উপন্যাসখিনি আচলতে আজিকালি খুব কম লোকেহে পঢ়াৰ নিচিনা মোৰ লাগে কিন্তু যিকেইখন প প্ৰায় কেইখনেই মই পঢ়িছোঁ তেখেতৰ লেখনিখন লেখনি আচলতে মোৰ খুব আকৰ্ষিত কৰে তেওঁ লেখাৰ ঠাঁচটোৱে বেলেগ যেন আনৰ লগত নিমিলে মোৰ তেনেকুৱা নিচিনা লাগে আৰু বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য় ছাৰৰ যিখিনি কিতাপ সেই কিতাপকেইখনে আচলতে অসমীয়াত এটা যুগৰ চিন হিচাপে ৰৈছে ৰৈছে মোৰ তেনেকুৱা এটা অনুভৱ হয় মই আচলতে অনুভৱ কৰোঁ কাৰ মৃত্যুঞ্জয়খনে যিখন উপন্যাসে এটা যুগ ধৰি ৰাখিব পাৰিছিল তাৰপিছতেই মামণি ৰয়চম গোস্বামী যিকেইখিনি উপন্যাস তেওঁ সেই উপন্যাসকেইখনে আচলতে তেওঁ যিবিলাক বাস্তৱ তেওঁ আচলতে ক্ষেত্ৰভিত্তিক বুলিয়ে ক'ব পাৰি তেওঁক কাৰণ যিখিনি বাস্তৱ সেইখিনি তেওঁ উত্থাপন কৰিছে কৰে তেওঁ উপন্যাসমূহত যিটো সমল তেওঁ আচলতে নিজে দেখা সমলখিনিয়ে যেন উপন্যাসৰ উপন্যাসখনত তেওঁ বিৱৰি কয় সেইকাৰণেই ভাল লাগে অৱশ্যে আজিকালি উপন্যাসৰ মূল বিষয়বস্তু ক্ষেত্ৰভিত্তিক বুলিয়ে ক'ব লাগিব মামনি ৰয়চম গোস্বামীৰ বাইদেউৰ লগতে অনুৰাধা শৰ্মা পূজাৰী বা কণ্ট বা মণিকুন্তলা ভট্টাচাৰ্য্য় তেওঁলোকে আচলতে যিখিনি লেখাৰ ঠাঁচ সেই লেখাৰ ঠাঁচখিনি আচলতে আমাক আকৰ্ষণ এইকাৰণেই কৰে তেওঁ যেন এই ঘটনাটো দেখি আহিছে এইখন ঠাইত দেখি আহিছে এই মানুহখিনিক তেওঁ দেখি আহিছে আৰু আমিও যেন দেখিছোঁ তেনেকুৱা এটা অনুভৱ হয় সেইকাৰণে আচলতে মোৰ উপন্যাস পঢ়ি খুব ভাল লাগে